আমাৰ ইটো অঞ্চলত এখন পশু চিকিৎসালয় আছে পশু চিকিৎসালয়ত চিকিৎসকো আছে ফিল্ড এছিষ্টেণ্ট আছে তেওঁলোকে আমাক গৰু গৰুবিলাকৰ ক্ষেত্ৰত ক'বলৈ বিচাৰিছোঁ বিশেষকৈ গৰু চবকা বেমাৰৰ কাৰণে তেওঁলোকে আমাৰ এটা নিৰ্দিষ্ট সময়ত সেই এপ্ৰিল মাহমানত এনেকৈ মানে বেজী বেজী ব্যৱস্থা কৰে যোৱা এপ্ৰিল মে'ট নেকি এনেকৈ বেজী মাৰি গৈছে কিন্তু দুখৰ বিষয়ে মোৰ ঘৰত দুটামান গৰু আছিল যদিও তেওঁলোকে মোৰ গৰুটো ভাল ধৰণে পৰীক্ষা নকৰিলে মই গমেই নাপালোঁ বেজিটো থাকি গৈছে গতিকে মই তেনেকুৱা হোৱাটো নিবিচাৰোঁ তেওঁলোকে যিটো কাম কৰে সেইটো ভাল ধৰণে কৰক বুলি মই আশা কৰোঁ এতিয়া ফিল্ড এছিষ্টেণ্ট এজন কেইদিনমানতে আমাৰ ঘৰলৈ আহিছিলে এই গাঁৱত ক'ত কিমান গৰু আছে কিমান হাঁহ কুকুৰা আছে এনেকুৱা চাৰ্ভে কৰিবলৈ তেতিয়া মই তেওঁক অৱগত কৰিছোঁ যে আমাৰ ঘৰ তোমালোকে ঘৰৰ ঘৰ গোটেই ঘৰে ঘৰে চাৰ্ভেটো ভাল ধৰণে কৰিবা গতিকে আমাৰতো যোৱাবাৰ থাকিয়েই গৈছে সেই গতিকে মই থাকি যোৱাটো নিবিচাৰিম এনেকে ধৰণে মই তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু তেওঁলোকে সেইখিনিত বা ভুল কৰিছে যদিও ভৱিষ্যতে এনেকুৱা নহ'ব বুলি তেওঁলোকে কৈছে আৰু গৰু ক্ষেত্ৰত সেইটো গ'ল আৰু গৰুবিলাকক মানে হেৰি কৰিবলৈ কয় ইঞ্চিঅ'ৰ কৰিবলৈ কয় কাণত কাণফুলি পিন্ধাই দিয়ে গৰু বেমাৰ হ'লে বা বিশেষ হেৰি মৰি গ'লে চৰকাৰে ক্ষতিপূৰণ দিয়ে বুলি অনুদান এটা দিয়ে বুলি তেওঁলোকে কয় সি আমি তেনেকুৱা কৰিছোঁ মই নহ'লে আমাৰ মোৰ মানুহজনে গৈ কৰে এইবিলাক কাম মই সেইকা সেই ক্ষেত্ৰত ইমান বেছি জ্ঞাত নহয় তথাপিও কাণফুলি পাত পিন্ধাই থৈছে বাৰু আৰু কুকুৰাৰ ক্ষেত্ৰত তেওঁলোকৰ তেওঁলোকে কয় যে কুকুৰা পোৱালি জগাৰ পৰা ধৰক পাঁচ পাঁচদিনৰ ভিত পাঁচ তিনিৰ পৰা পাঁচদিনৰ ভিতৰত এটা বেজী আৰু ওঠৰ বিছ দিনৰ একৈছ দিনৰ ভিতৰত এটা একৈছ দিনমানত এটা বেজী আৰু আঠাইছ দিনত নে ত্ৰিছ দিনত এনেকৈ বেজী দিবলে কয় সেয়াও আমি কৰোঁ আৰু টোপনিয়াই থকা কুকুৰাক অলপমান তিতা চিতা খুৱাই দিলে মানে ভাল হয় বুলি কয় আমি সেয়াও কৰোঁ আৰু গাহৰি স্বাস্থ্যৱান কৰি ৰাখিবলৈ ভাল ধৰণে তেওঁলোকে বানপানীৰ ছিজনত চা গৰুৰ দানাও বিতৰণ কৰে গৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ গৰু গাহৰি এনেকৈ ছাগলীবিলাকক ভাল ধৰণে খোৱা কি কি ধৰণৰ গছৰ পাতৰ পৰা বেছি শক্তিশালী খাদ্য পাব পাৰে তেওঁ সেয়াও তেওঁলোকে আমাক শিকাই দিয়ে হাঁহৰ ক্ষেত্ৰতো ঠিক তেনেকুৱা হাঁহ পোহিবলৈ হ'লে মানে পুখুৰী পাৰত মানে চাংঘৰ বনাবলৈ কয় গৈছে পুখুৰীত চৰিবলৈ হাঁহ চৰিবলৈ সুবিধা হয় বুলি মাছ মাছৰ মাছৰ ক্ষেত্ৰততো সেই ভাল দানা দিবলে কয় গৰু গৰু সেই চৰণীয়া পথাৰ ধুনীয়া ঘাঁহ ব্যৱস্থা অ আছে কৰিবলৈ কয় আৰু গৰু দানাও তেনেকৈ দিবলৈ ভাল ধৰণে শিকাই যায় আৰু গাহৰি পোৱালি মানে খুব সৰুতে খাচী কৰি দিবলৈ কয় তেতিয়া গাহৰিটো স্বাস্থ্যৱান হয় বুলি কয় গাহৰি পোৱালি মানে বেছি ডাঙৰলৈকে যিকোনো গাহৰি হওক বা গৰু হওক তেনেধৰণৰ বস্তুবোৰ যদি সোনকালে খাচী কৰি নিদিয়ে তেতিয়াহ'লে মানে কষ্ট পায় বুলি তেওঁলোকে আমাক শিকাই যায় শিকায় ভিটামিন দিবলৈ কয় গাহৰি পোৱালিক গাহৰি পোৱালিক ভিটামিন দিবলৈ কয় পেলু বেজী মাৰিবলৈ আমাক শিকায় সৰুতে পেলু বেজি মাৰিলে মানে ভাল বুলি কয় আৰু গাহৰি ভিটামিনটো খুৱাই থাকিবলৈ কয় চায়া গৰু গাহৰি এইবিলাক যদি ভেটেনাৰীলৈ লৈ যোৱা যায় বেজি চেজি মাৰিবলৈ ধৰক ভিটামিন দিবলৈ তেতিয়াহ'লেতো আমাৰ এটকাও খৰচেই নহয় যদি ঘৰলৈ মাতায় অনা হয় তেতিয়াহ'লে তো অলপ তেওঁলোকে খৰচা এটা বিচাৰে গাহৰি খাচী কৰিলে ধৰক এশ ডেৰশ টকা দুশ টকা এনেকৈ ধৰণে ঘৰলে আহিলে লয় তালৈ গ'লেতো যদি মানে ভেটেনাৰীলৈ লৈ যোৱা হয় তেতিয়াহ'লে এটকাও খৰচ নহয় তালৈ লৈ গ'লে গৰু গৰু গৰু খাচী কৰিলেও নলয় গাহৰি খাচীৰ কাৰণেও নলয় এটকাও নলয় ঘৰলৈ আহিলে মানে তেওঁলোকে লয় জন্তুৰ স্বাস্থ্য পাতিৰ নামত প্ৰায় পইচা খৰচ নহয় বুলিয়ে ক'ব লাগিব কাৰণ আমাৰ ওচৰতে যে আছে ভেটেনেৰিখন সেইকাৰণে আমি ওচৰ তালৈকে লৈ যাওঁ লৈ যাওঁ